হেল্ল' ছুইগী মই আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা ফুড এটা অৰ্ডাৰ কৰিছিলোঁ কিন্তু বিশেষ কিবা কামৰ বাবে মই ক'ৰবালৈ যাবলগীয়া হ'ল গতিকে মই সেই অৰ্ডাৰটো মানে ৰিচিভ কৰিব নোৱাৰিম গতিকে আপোনালোকে অনুগ্ৰহ কৰি যাতে কেনচেল কৰি দিয়ে আৰু মোৰ টকাখিনি যাতে মোক ৰিফাণ্ড কৰি দিয়ে